হেল্ল' অঁ চবিতা অঁ শুনচোন এবাৰ মই ভাবি আছিলোঁ মানে হেৰিৰ কাৰণে শিৱৰাত্ৰিৰ কাৰণে প্ৰত্যেক বাৰেতো মহাভৈৰৱতেটো যাওঁ ন এইবাৰ ব'লচোন বেলেগ ক'ৰবাত যাওঁ নাগ শং হয় নেকি মই যোৱা নাই কিন্তু আগতে কেতিয়াও নাগ শংকৰ মন্দিৰ কিমান মান দূৰ হ'ব ইয়াৰ পৰা ডাইৰেক্ট গাড়ী পাই নে আধাতে নামি তাৰ পিছত খোজকাঢ়ি যাব লাগিব অঁ তাৰ পৰা ঠিক আছে সেইটোও কৰা যাওক তেতিয়াহলে অঁ ঠিক আছে ঠিক আছে আৰু নাগ শংকৰ মন্দিৰটো মানে বহুত জাগ্ৰত মন্দিৰ হয় মই শুনিছোঁ মানে ঠিক আছে ব'ল এইবাৰ যাওঁ তাতে বোলে বহুত কাছ আছে হয়নে সচাঁ অঁ মই শুনিছোঁ মই ভাবি আছোঁ সচাঁ নে মিছা নে কি বা

কি ডাঙৰ পুখুৰী আছে নে কি অঁ তাতে বোলে নাগ শংকৰ যে অঁ অঁ অঁ মা মোৰ ভয়ে লাগে দেই মই নোসোমাও নেকি মোৰ মানে এইবিলাক মোৰ বহুত ভয় কৰোঁ তই সোমাইছিলি নে সৰুতে যাওঁতে পানীখিনি চুব পাৰি নেকি মানে পুখুৰীটো আৰু সেই মন্দিৰৰ তলখিনি মানে লিংক মানে বস্তুটো চুব পাৰি নেকি চুব পাৰি নে অঁ তাকে তাকে তাকে আয়ৈ তাকে যাওঁ দে এইবাৰ ব'ল গৈ পেলাই আহো মানে কিন্তু মই মানে পানী চানি চুব নাযাওঁ দেই ভিতৰলৈ তাকে ব'ল সেৱা কৰি আহিম এইবাৰ শিৱৰাত্ৰিৰ অঁ অঁ ঠিক আছে হ'ব দে ভাং ভাঙৰ লাড়ু লৈ যাবি দেই অঁ ঠিক আছে হ'ব দে তাৰ পৰা কিনি ল'ম ঠিক আছে হ'ব দে এইবাৰ বহুত হেৰি কৰিম ফূৰ্তি কৰিম অঁ হ'ব দে ৰাখিছোঁ দে অঁ ৰাখ